আমাৰ অঞ্চলত স্বাস্থ্যসেৱা উন্নতি লোৱা আঁচনিসমূহ তেনেকৈ বিশেষ নাই আমাৰ মানে গাঁৱৰ ওচৰ পাঁজৰে ধৰি লওক হেৰি কি আছিলে সেইবোৰ মানে হস্পিটেল আছে মানে কি আৰু হস্পিটেল বুলি নহয় আৰু মানে এখন মানে শিবিৰ নিচিনাকৈ আছে আৰু ধৰি লওক ধৰি লওক আজিকালি জ্বৰ কাহ হ'লে ধৰি লওক আমি ঘপককৈ ওচৰত গৈ দেখাবগৈ পাৰোঁ বা ধৰি লওক তেনেকৈ তেনেকৈ সুবিধা তেনেকৈ নাই বাৰু আমাৰ ওচৰত ধৰি লওক এতিয়া আমাৰতো ধৰি লওক ধৰিলে গোলাঘাটটো যথেষ্ট দূৰ হয় হেৰি মেডিকেললৈ হস্পিটেললৈ কিন্তু সেই হস্পিতেললৈ যাওঁতেই আমাৰ প্ৰায় মানে আৰু আমাৰ অকণমান টাইমবোৰ মানে হেৰিয়ে হৈ যায় লচেই হৈ যায় তথাপিও মানে দুজন মানে ফাৰ্মাচীবিলাকো আছে ধৰি লওক এতিয়া আজিকালি চৰকাৰে যিবোৰ মানে আঁচনি দিছে সেই আঁচনিবিলাক ধৰি লওক এতিয়া অটল অমৃত আৰু ধৰি লওক এইটো আৰু এইখন কি আছিলে অটল অমৃত আৰু এইখন পাহৰিলোঁ ৰ'ব দেই অটল অমৃত অটল অমৃতটোতো এতিয়া আমি ঘপককৈ এতিয়াতো আমি নাপাওঁ ধৰি লওক ডাঙৰ ডাঙৰ বেমাৰ হ'লেহেতো অটল অমৃতৰ মানে আমি সুবিধা পাওঁ তথাপিও এতিয়া মোৰ মায়ে এতিয়া কেন্সাৰ হৈ ঢুকাইছে যদিও কিন্তু অটল অমৃতখনত আমি এতিয়া একো হেৰি নাপালোঁ মানে সহায় নাপালোঁ আৰু সেইখনৰ যোগেদিও আমিতো একো নাপালোঁৱে আনকি দৰবকেইটাও নাপালোঁ মানে অটল অমৃতৰ তাৰপিছত আৰু এতিয়া ধৰি লওক যিবিলাক এতিয়া আমি এতিয়া ওচৰৰ গাঁৱৰ মানে গাঁওবুঢ়া মানে গাঁওবুঢ়া বুঢ়ী মানে আৰু সেইবিলাকে গাঁওবিলাকে খবৰ দিয়ে যে আপোনালোকে এনেকৈ আবেদন কৰক যে হেৰি আহিছে অটল অমৃতৰ কাৰ্ড আহিছে বা ধৰি লওক আয়ুস্মান কাৰ্ড এতিয়া আয়ুস্মান কাৰ্ডৰ কাৰণে আমি যিখিনি মানে কৰিব লাগে এতিয়া ধৰি লওক এতিয়া আয়ুস্মান কাৰ্ড আহিছে বুলি আমাক ধৰি লওক গাঁৱৰ গাঁওবুঢ়ানীয়েহে আমাক খবৰটো দিয়ে কিন্তু সেইমতে আমিতো কৰিবলৈ গ'লে অনলাইন কৰিবগৈ লাগিব অনলাইন কৰোঁ সেই যোগেদিয়ে আমি এতিয়া অটল অমৃত আৰু মানে আয়ুস্মান কাৰ্ড আমি এতিয়া বৰ্তমান আমি পাইছোঁ মানে পাইছোঁ যদিও আমি এতিয়া যিখিনি বেমাৰ হ'লেও আয়ুস্মান কাৰ্ডৰ মানে আধা আধিহে আমি মানে অকণমান হেৰি পাওঁ সহায় পাওঁ তাৰপিছত আৰু সেই তেনেকৈ বনোৱা কথা মানে বিশেষ আৰু মানে ধৰি লওক হস্পিটেলৰ ওচৰৰ পাঁজৰে ধৰি লওক এতিয়া আমাৰ তেনেকৈ এনেই নাই ক'বলৈ গ'লে চব এতিয়া ফাৰ্মাচী চামাচিবিলাক আছে কিন্তু তাততো আৰু ডক্তৰ চক্তৰ নাই সেনেকৈ দৰব চৰব দিবৰ কাৰণেহে আমি আৰু মানে যাওঁ সেইটোৱেই কথা